যেতিয়া মই এখন গাড়ী বা কেব বুক কৰিম তেওঁক মই সুধিম যে আপুনি মোৰ ওচৰতে আছে আৰু মই পানীগাঁৱলৈ যাম যদি তেওঁ নিৰ্দিষ্ট সময়ত আহি উপস্থিত নহয় তেতিয়া মই ওচৰত আশে পাশে ক'ৰবাত অ'টো পামনি বিচাৰিম আৰু মই অ'টোৱালাক ক'ম যে মই পানীগাঁও যাম মোক লৈ যাব পাৰিবনে যদি অ'টোৱালাজনে যাম বুলি কয় তেতিয়া মই তেওঁৰ লগত উক্ত স্থানলৈ গতি কৰিম